অসমীয়া ভাষাটো আচলতে মই দেখাত ইংৰাজীৰদ্বাৰা প্ৰভাৱিত হৈছে বেছিকৈ মানে দেখা পাওঁ সাধাৰণতে অসমীয়া ভাষা কোৱাতকৈ ইংৰাজী শব্দ অসমীয়া ভাষা কওঁতে ইংৰাজী শব্দ তাত বেছিয়ে ব্যৱহাৰ কৰে আজিৰ চামৰ বহুতৰ ক্ষেত্ৰত দেখা যায় কোনোবা এটা সাক্ষাৎকাৰ চালেও আপুনি দেখা পাব তাত যথেষ্ট ইংৰাজী শব্দ ব্যৱহাৰ কৰে যদিও অসমীয়াতে কথা পাতিছে ইংৰাজী শব্দই ব্যৱহাৰ কৰা আমি দেখোঁ বা শুনো কেনেকৈতো হৈছে আচলতে আজিকালি বেছিভাগ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ আমাৰ সকলো জেগাতে ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠিছে আৰু আমাৰ ইংৰাজী ভাষাটো লাগে বুলিয়েই জানিব লাগে বুলিয়ে আচলতে ইংৰাজী মিডিয়ামৰ স্কুলতে আমাৰ ল'ৰা ছোৱালীবিলাকক দিয়া হৈছে কিয়নো ইংৰাজীটো লাগেই আজিকালি সেইবুলি ভবা হৈছে সেইকাৰণে ইংৰাজীৰ প্ৰতি তেওঁলোকে বেছিকৈ ইংৰাজী শিকিছে আচলতে ইংৰাজী মিডিয়ামত দিয়াৰ লগে লগে ইংৰাজীতে ক'ব লাগে বা তেনেকুৱা ইংৰাজী কথাবোৰ সিহঁতৰ বেছিকৈ আহে মানে মুখত সেই হিচাপে অসমীয়াতকৈ অসমীয়া ভাষাত প্ৰভাৱ পৰিছে যদিও তেওঁলোকে ঘৰত অসমীয়া কয় তথাপিতো ইংৰাজী প্ৰভাৱটো তেওঁলোকৰ থাকে মানে স্কুলত যিহেতু ইংৰাজী মিডিয়ামত তেওঁলোকে পঢ়ি আছে সেইকাৰণে হৈছে আচলতে